মোৰ প্ৰিয় লেখক জনৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱা তেওঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা নামেৰেও জনাজাত তেওঁ অসমীয়া চুটিগল্প লেখক হিচাপে তেওঁ ওজনা যায় তেওঁ তেওঁ তেওঁ লিখা উপন্যাসসমূহ উপন্যাসখনৰ নাম হৈছে পদুম কুৱৰি আৰু কবিতা লিখিছে শিশু সাহি শিশু সাহিত্য লিখিছে সাধু কথা লিখিছে কবিতা নাটক ইত্যাদি লিখিছে তেওঁ ভাল লগা সাধু সাধু কিতাপৰ নাম হৈছে বুঢ়ি আই সাধু ককা দেউতা নাতি ল'ৰা আৰু বহুতো সাধু কিতাপ লিখিছে তেওঁ উপন্যাসখনৰ নাম হৈছে পদুম কোঁৱৰী সেই সক সেই সকলোবোৰ বহুত ভাল লাগে তেওঁ তেওঁ লিখা কিতাপ উপন্যাস কবিতাসমূহ পঢ়ি ভাল লক ভাল লাগে ভাল লাগে আৰু তেওঁক তেওঁক বহুতে ভাল লাইব্ৰেৰীৰ বাবে তেওঁ ৰসৰাজ উপাধি লাভ কৰিবলৈ পাইছে ঊনৈছশ পঞ্চাছ চনত তেওঁ তেওঁ পদুম কোঁৱৰী উপন্যাসখন লিখিছিলে